আমাৰ মানে ইয়াত গ্ৰাম্য গ্ৰাম্য সম্ সম্প্ৰদায়ত ধানখেতি বিশেষকৈ তাৰপিছত মাছৰ খেতি মাছ পোনা পোহা হয় তাৰপিছত সেইটো বিক্ৰী কৰি ডাঙৰ ফিচাৰীগিলাখনত লৈ যায় তাত সেইবিলাক পোহপালন কৰি সেয়াৰে বহুত মানুহ উপকৃত হয় তাৰপিছত আলু খেতি বিশেষকৈ সৰিয়হ এইবিলাক বহুত ধৰণৰ খেতি কৰি মানুহে জীৱন যাপন কৰি আছে তাৰপিছত বিশেষ কৰি আমাৰ ইয়াত মানে কাঁহ পিতল শিল্পটো অতিকৈ জনপ্ৰিয় ইয়াত বহুত মানুহৰ প্ৰয়োজন হয় আমাৰ ইয়াত বিশেষকৈ শৰাই বনোৱা হয় শৰাইৰ উদ্যোগটোৰ লগত বহুত আমাৰ ইয়াৰ গাঁৱৰ মানুহ জড়িত হৈ থাকে তাৰ লগত ব্যৱসায়ৰ কথাটো থাকে ব্যৱসায় ভিত্তিত আমাৰ ইয়াৰ পৰা বহুত দূৰলৈকে ন এইবিলাক বস্তু যোৱা হয় আমাৰ বিশেষকৈ অ অসমতে এই শিল এই শিল শিল্পটো সেই কৰি থকা নহয় আমাৰ ইয়াৰ পৰা বহুত দূৰ দূৰণিলৈ এইবিলাক বস্তু যায় বিদেশলৈ যায় লগতে এই আমাৰ ইয়াত কাঁহ শিল্পটোত আছে কাঁহ শিল্পত কাঁহী বাতি কাঁহৰ তাল এইবিলাক বহুত বস্তু ইয়াত বনোৱা হয় ইয়াৰ লগতো বহুত মানুহ জড়িত হৈ থাকে দোকানৰ পৰা আদি কৰি আৰবদাৰী বহুত দূৰ দূৰণিলৈ এইবিলাক যায় ইয়াত বহুত দূৰৰ পৰা মানুহ ইয়াৰ কাৰণে আমাৰ ইয়াত আহে তাৰ লগত ভিত্তি কৰি বহুত ডাঙৰ ডাঙৰ দোকান পোহাৰ আ আদিও গঢ় ল'ব পৰা হৈছে ইয়াৰ কাৰণে আমাৰ ইয়াত বহু এখন সুকীয়াকৈ ব ব বজাৰ কৰিবলগা হৈছে তাৰ লগত বহুত মানুহ জড়িত হৈ তাত সফল হৈছে কাঁহ শিল্পটোৱে বিশেষকৈ আমাৰ ইয়াত মানুহখিনিক ব্যৱসায় হিচাপত বহুত ডাঙৰ ওপৰলৈ লৈ গৈছে